হেল্ল'

হয় হয় কওক অঁ জহা ধান আৰু বৰা ধান অ' মোৰ আছে বাৰু তাৰপিছত মই যোৱা বছৰ যি খেতি চপাইছিলো তাৰপৰা মই কেইটামান ভঁৰালত থৈছোঁ কতিয়াকৈ তাৰপৰা হয়তো মোৰ তোমাক দিব পাৰিম অঁ মই ৰাখিব বেছিহে থৈছোঁ মই ভাবি আছোঁ যে মই কেইটামান লগাওঁ তাৰপিছত আৰু বেলেগে যাতে যদি বিচাৰি আহে বা ক'ৰবাত যেনেবা খেতি কৰে তেতিয়া মই হয়তো সহায় কৰিব পাৰিম সেইটো ভাবি আছিলো সেইকাৰণে থৈছোঁ অঁ এতিয়া কলি এহ কলি জহা অঁ বগাটো আছে বগা বৰাটো আছে হয় হয় অঁ হয় বাৰু তাৰপিছতো তুমি খেতি ক'ত কৰি আছা আমি একেলগে হয়তো কৰিব পাৰিম যদি দহ বিঘাত একেলগে কৰোঁ তেতিয়া আমি একেলগে ভালকৈ উৎপাদন কৰি বেছিব পাৰিম কাৰণ মোৰ মাটিখিনি ভাল তাত মানে খেতি ভাল হয় নিজেও খাব পাৰিব আৰু উৎপাদন কৰি বিক্ৰীও কৰিব পাৰে হয় হয় ঠিক আছে বাৰু তেন্তে অঁ ঠিক আছে বাৰু তেন্তে এইবাৰ খবৰ দিমগৈ একেলগে কৰিম ঠিক আছে দিয়ক অ' অ' অ'